এক লাখ পঁচানব্বৈ হাজাৰ দুই লাখ তিৰানব্বৈ হাজাৰ চাৰি লাখ পয়সত্তৰ হাজাৰ পাঁচ লাখ ছিয়ানব্বৈ হাজাৰ আঠ লাখ পয়সত্তৰ হাজাৰ